আন গছত বাহ্য়িক জীৱন আছে বুলি মই ভাবোঁ কাৰণ সেই গছ গছনিবোৰেই এনেকুৱা এখন ঠাই য'ত বিভিন্ন চৰাই চিৰিকটিৰ বাসস্থান বিভিন্ন জীৱ জন্তু ইয়াত থাকে গতিকে গছবোৰত বাহ্য়িক জীৱন আছে বুলি মানি লোৱাটো বাধ্য়তামূলক কাৰণ বিভিন্ন গছ গছনিত বিভিন্ন চৰাই চিৰিকটিয়ে বাস কৰে বিভিন্ন জীৱ বুলিয়ে ক'ব লাগিব বিভিন্ন জীৱ সাপ নেউল কেৰ্কেটুৱা এই সকলোবোৰেই গছতে বাস কৰে গতিকে মোৰ মতে বা গছবোৰত বাহ্য়িক জীৱন আছে কাৰণ গছবোৰ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ আৰু এই গছবোৰ যদি নাইকীয়া হৈ যায় পৃথিৱীখনৰ উত্তাপ বাঢ়িব পৃথিৱীখন অতি গৰম হ'ব আৰু এটা সময়ত পৃথিৱীখন ধ্বংসৰ গৰাহত আহি যাব খৰাং হ'ব গতিকে গছত বাহ্য়িক জীৱন আছে আৰু গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ